ব্যৱসায় কৰিবলৈ হ'লে কোনটো ব্যৱসায়ত বেছি ফলাফল পাম কেনেধৰণে পাম তাঁত এখন লগালো ধৰক গামোচা তাঁত তাত এতিয়া কোনটো ফুল বাচিলে সোনকালে হ'ব কোনটো ফুল বাচিলে আমি দুপইচা সৰহকে পাম ভাল ধৰণে ব'ব লাগিব তেতিয়াহে তাৰ ফলাফলটো ভাল ধৰণে পাম কৰিছোঁ যেনিবা পথাৰত সময়মতে চাব লাগিব তাত গজা সময়মতে নিয়াব লাগিব আজিকালিতো মেডিচাইনো দিয়ে খেতি পথাৰত পোকৰ কাৰণে দিয়ে সেইভাগে ভালকৈ সময় দিয়ে আপডাল কৰিব পাৰিলে আমি ভাল ফলাফল পাম কুকুৰা হাঁহ পুহিলে মানেও আমি সিহঁতক সময় দিব লাগিব কোন সময়ত পানী খায় কোন সময়ত দানা পানী দিব লাগিব সময় উলিয়াই তাক ভাল ধৰণে আপডাল কৰিলে আমি তাৰ ফলাফল ভাল ধৰণে পাম মুগা ধৰা পুহিছোঁ চুমনিত চৰাই চিৰিকটি চাব লাগিব নীতি নিয়মে থাকিব লাগিব তেতিয়া সেই মুগা ভাল ফলাফল পাম বাগানখন চাব লাগিব বাগান পাতিছোঁ যেতিয়া প্ৰায় গাঁৱে ভূঞে আজিকালি চাহ বাগান বাগানত পুলি ৰোৱা পা ধুই বহুতখিনি প্ৰতিপালন কৰি ঔষধ পাতি দি সমংগ সুন্দৰ হ'লে আমি তাৰ ফলাফল বুটলিব পাৰিম ছাগলী এজনী পুহিছোঁ তাক সময়মতে চাব লাগিব দানা পানী খুৱাব লাগিব পোৱালি যত্ন ল'ব লাগিব আজি কি হৈছে কি নাই হোৱা সকলোখিনি চাই থাকিব লাগিব পোৱালি খাচী কৰি ডাঙৰ কৰিব লাগিব ভাল ধৰণে কৰিলেহে তাৰ ফলাফল পাম সেইবোৰে ব্যৱসায় লাভ আনন্দ ভোগ কৰিব পৰা